হেল্ল' শুনিছানে অঁ এই বিশালে যাবলগীয়া আছিলে যাবা নেকি বাৰু অঁ যাম মানে এই ল'বলগীয়া আছে বস্তু কেইটামান মোৰ এই কাপৰ ছেট তাৰপিছত এনেকে বিছনা চাদৰ কুৰ্তি কেইটামানো ল'ম আৰু তুমি অঁ অঁ

অঁ অঁ অঁ কমতে দি আছে ন অঁ অঁ অঁ ভালেই হ'ব তেতিয়াহ'লে অঁ তাকে আৰু সেই এইটো কেছিলে এই পুতলা চোতলাও কেটামানো ল'ব লাগিব তাতো অলপ কমতেই দি থাকে নহয় অঁ সেইটো অঁ

এই আহোঁতে সোমাই আহিম লগতে তেতিয়া অঁ এই ওচৰতে বিয়া এখনো আছে লগতে বোলো থ্ৰেডিঙো কৰি আহিম অলপ ফেচিয়ালো কৰি আহিম অঁ অঁ কাপোৰ চিলাব দি থৈ আছে অঁ অঁ অঁ অঁ অঁ অঁ তেতিয়াহ'লে অকণ সোনকালে যাম নেকি ন বেছি দেৰি হ'লেওতো বজাৰ সজাৰ কৰোঁতে টাইম লাগিব নহয় বহুত টাইম লাগি যায় অঁ এতিয়া অ'ফাৰ দিলে নো কোন নো নেযাব অঁ অঁ মই লিষ্টখন তাকে আজি বনাবয়ে লাগিব অঁ অঁ তাকে মই আনিব লাগিব ঘৰৰ মাহঁতও অলপ বজাৰ কৰিব আছে ভণ্টী হঁতলেও আনিব লাগিব তাকে আৰু কি কি পাওঁ চব উঠাব লাগিব আৰু আজিই ভালেই হ'লে অঁ অঁ তাকে পাই যাওঁ অঁ তাকে আৰু এই জোতা চেণ্ডল তাতে পাম ন লগতে তাতেই চাব লাগিব অঁ অঁ কয় ন অঁ অঁ তাকেই গোটেইকেইটা হেৰিকেইটাতে সোমাব লাগিব নালাগে তাকেহে তাকেহে নালাগে মানে মইতো ময়ো ফোন কৰিম বুলি ভাবিয়েই আছো বিশাল যাবলৈ তাৰপিছত অঁ অঁ অঁ আৰু হেৰি কৰি আকৌ আহোতে অলপ মাংস চাংস কিনি লৈ আহিব লাগিব এইফালৰ পৰা বেলেগৰ পৰা অঁ ঘৰলৈ বজাৰতে ওলাব সেইকাৰে কৈছোঁ সোনকালে যাম অঁ অঁ তাকেইটো আজি আৰু এই হেৰি মেকআপৰ বস্তু অলপ তাতে পাম নহয় তাতেই থাকে ন আচ্ছা অঁ খালি এই লাইন পাতি থাকিবলৈ দিগদাৰ সেইবােৰ বহুত টাইম লাগি যায়টো তাতে অঁ

যাৰ যিটোৰ হয় আকৌ তুমি সেইকনত লাইন পাতি দিলা আকৌ মই গ'লো তেনেকৈ অলপ হ'ব বাৰু টাইমটো মেনেজ কৰিব অঁ সেইটো হয় বাৰু মই এই তাকে লিষ্টখন বনাই ল'ব লাগিব লিষ্টখন বনালে মনত পৰে এতিয়া তোমাৰ নহ'লে এটা এটা মনত পৰিব নে তাৰপিছ তাত গৈ চব পাহৰি থকা হয় বেছিকে দিছে অঁ অঁ কুশ্য়ন ক'ভাৰ এইবোৰ আনিব লাগিব দেই তেতিয়া হ'লে অঁ

অঁ অঁ তাত লৈ ল'ব লাগিব তেতিয়া বিশালতে চব গোটেইখিনি পামেই যেতিয়া ইমান টেনশ্য়ন নাই খালি অলপ সোনকালে ওলাব লাগিব আৰু

অঁ অঁ আনিছা ন অঁ

অঁ ময়ো আনিম তেতিয়াহ'লে পাই ভাল যদি মই বাৰু আনি পোৱা নাছিলোঁ আগতে

অ' মই অঁ অঁ লাগিব লাগিব

অঁ অঁ

অঁ লাগিব লাগিব তাকেইেটো অঁ তো

অঁ অঁ অঁ ভৰাই ল'বা ভৰাই ল'বা নহ'লে আকৌ পাহৰি থাকিবা আকৌ এদিন যাব লাগিব

তাকে আৰু এই পাৰফিউমো পাবা দেই তাত পাৰফিউম চাৰৰ্ফিউম ভালেইে থাকে মই আনিছিলে এবাৰ গৰম দিনত লাগিব নহয় অঁ তাকেটো তাকে তাকে এনেকে লিখি লোৱা লিখি লোৱা অঁ তাকে অঁ অঁ কেতিয়াবা হয় বাৰু এনেকুৱা অঁ অঁ

নোৱাৰি সেইটোৱেই তাকেই গোটেইখিনি আই এই চাৰ্ফ চাবোন অলপ তাৰপাই আনিব লাগিব চাবোন সেই তিনি পিছত এনেকে দিয়েতো অ'ফাৰ

হয় নেকি অঁ তেনেকুৱা উঠাব অঁ অঁ অঁ সেইটো হয় বাৰু সেইটোৱে

অঁ অঁ অঁ অঁ অঁ অ' তাৰো উঠাব লাগিব দেই কেইটামান অঁ অঁ তেতিয়া মেগিও তাৰপৰাই লৈ আহিব লাগিব দেই মেগি চেগি তাৰপৰাই আনিব লাগিব অঁ সেইটো হয় অঁ অঁ

অঁ আৰু এটা আনিব লাগিব দেই এই পৰ্দা দুখন মানো আনিব লাগিব আগৰ পৰ্দাখিনি বেয়া হৈ গৈছে

অঁ অঁ অঁ কুশ্য়নকেইটা সেইকেইটা অঁ অঁ এই লৈ ল'বা কেইটামানে এইবাৰ ভালকে অঁ এদিনতে হৈ যায় টাইমটো গুচি যায় অঁ তাকে আহোঁতে তোমালোকৰ ঘৰতে সোমাই আৰু চাহ তাহ একাপ খাই আহিম আৰু দেই অঁ অঁ ইভাগে গুচি আহিম আৰু অঁ তাকে আৰু এতিয়া টাইমটো হ'লেই তুমিও ওলোৱা নেকি ময়ো ওলাওঁ আৰু তুমি এতিয়া সোনকালে গ'লেহে আকৌ সোনকালে আহিব পাৰিম অঁ অঁ ঠিক আছে হ'ব অঁ অঁ হ'ব